অঁ হয় আপুনি কোনে কৈছে হয় হয় আমাৰ অসমৰ জলবায়ুৰ কথাটো তুমি জানাই তোমালোকৰ মেঘালয়ৰ নিচিনাই হয় বাৰু ইয়াতেও মানে তাতে যেনেকে বৰষুণ মানে বহুত বেছি আমাৰ ইয়াতো বৰষুণটো প্ৰায় বেছিয়েই হয় আৰু খুব জীপাল হয় অসমখন গতিকে ইয়াত মানে কি হয় আমাৰ খেতি বাতিও বহুত ভাল আৰু এটা কথা খালি তাত যেনেকে মানে গৰমৰ দিনত ধৰাচোন ঘাম চাম তেনেকে নোলাই বৰ বিশেষ খালি মানে ৰ'দটো হে তাপটোহে আমি অনুভৱ কৰোঁ ইয়াত খালি তেনেকুৱা নহয় আমাৰ ইয়াতে মানে কি হয় গৰমটো খুব উৎকট হয়হে আৰু অকণমান যেতিয়া গৰমটো বেছি হয় সেইটো মানে অকল ছালতে নহয় তোমাৰ মানে একদম পূৰা বহুত বেছি আৰু গৰমটো সহ্য কৰিবলৈ দিগদাৰ হয় কিন্তু লগতে আমাৰ ইয়াত যিহেতু গছ গছনি বহুত বেছি আছে গতিকে বস্তুটো তাৰমানে তোমাৰ হেৰি হয় বৰ সেইটো সেইটো কাৰণে মানে সেইটো ফালৰ পৰা আমি বহুখিনি সকাহ পাওঁ আৰু অসমতেই ধৰা গুৱাহাটী হওক বা আমাৰ তেজপুৰ হওক এইবিলাক জাগা বেছি মানে কম বেছি পৰিমাণে তেজপুৰখন কম বেছি পৰিমাণে মানে শ্বিলঙৰ লগত বহুত মিল আছে মেঘালয়ৰ লগত বহুত মিল আছে আমাৰ ইয়াতে গছ গছনিও বহুত বেছি গতিকে তুমি যদি অসমত আহা বিশেষকৈ তেজপুৰৰ ফালে যদি আহা গতিকে তুমি বৰ বিশেষ এটা কষ্ট নাপাবা আৰু এই জাগাও বহুত ভাল ইয়াত থাকি হয় বহুত ভাল পাবা আৰু গৰম হ'লেও যিহেতু মানে আমাৰ নদীখন একেবাৰে কাষতে আছে নদীৰ পাৰতে আমাৰ জাগাটো পূৰা অৱস্থিত সেই গতিকে মানে তাৰ পৰা বতাহটো পাই থকা যায় আৰু আমাৰতো ইয়াতে অগ্নিগড় আছে বা ঔগুৰি পাহাৰ আছেই গতিকে তাৰ পৰা আমি একেধৰণে বতাহ পাই থাকো বা অলপমান মানে পাহাৰ ভৈয়ামৰ সেই ধৰণৰ বস্তুটো পাবা আৰু খেতি বাতি যথেষ্ট ভাল আমাৰ ইয়াত গতিকে সেয়াই তুমি যদি আহিব বিচাৰা মোক তুমি এবাৰ ফোন কৰি দিবা জনাই দিবা মই কৈ দিম মই দেখুৱাই দিম

হয় হয় হয় হয় নিশ্চয় জনাবা আৰু খুব ভাল পাবা ইয়ালৈ আহি পেলাই ঠিক আছে দিয়া হয়